হেল্ল' মই চিনেমা হলৰ মুখতে আছোঁ নিশা কোনখন শ্ব' চাবি কোনখন শ্ব'ত তহঁতি সময় মিলাব পাৰিবি মোক ফোন কৰি জনাচোন নিশা শ্ব'খন কোনখন চাবি মোক ফোন কৰি জনা তেতিয়া মই টিকেটটো ল'ম বুলি ভাবিছোঁ সময় মিলাই কেনে মোক ফোন কৰিবি হা কোনখন শ্ব' চাব পাৰ' সময়টো মিলাই কেনে মোক ফোন কৰ